হেল্ল' কোনে কৈছে অ' অ' পাইছো দিয়া পাইছো দিয়া ভাল ভাল আপোনাৰ অ' কওকচোন

হেল্ল' কওক পাইছো দিয়ক পাইছো পাইছো কোৱা হয় হয় হয় হয় হয় অ' সেই চবজিটো লাগিয়ে থাকে কি কি আছে চবজি

অ' চব মানে কি ফ্ৰেছ নেকি অৰ্গেনিক নহয়টো একো মিক্স কৰা আজিৰ যুগত মানে কি বজাৰত ক'লা বেপাৰী আহিছে ন বহুত ক'লা বেপাৰীয়ে বজাৰটো একদম বেয়া কৰি দিছে আগে পিছে তোমাৰ পৰাই লওঁ কিন্তু এতিয়া চবজিৰ দাম কেনেকুৱা বা চলি আছে

একদম মানে চবজি কে অ' অ' মানে আপুনি একদম মানে চব ই কৰি দিব চব বস্তুখিনি আপুনি এটা এটা মানে কি এক ডেৰ কে জি কৰি পাৰ দি দিব আৰু